ছয় লাখ পঞ্চাছ হেজাৰ পাঁচশ তিনি লাখ ত্ৰিছ হেজাৰ চাৰি লাখ চল্লিছ হেজাৰ চাৰিশ ন লাখ নব্বৈ হেজাৰ নশ এক লাখ দহ হেজাৰ দুশ